হয় হয় টুমুকী মেডিকেল কলেজতে লাগিছে কওক

অঁ হয় আমাৰ অঁ সত্যজিত ছাৰটোতো এতিয়া নাই ডক্টৰ বিপ্লৱ বড়া আছে তেখেতে ইয়াতে আপোনাৰ চাৰ্জাৰী হ'লে আহে আমি তেওঁলোকৰ লগত কণ্টেক্ট কৰিব লাগিব তেওঁ এনেই হয় ইয়াতে তেওঁ আছে এভেইলেবল কিন্তু তেওঁ এতিয়া এতিয়া বৰ্তমান নাই বাৰু কিন্তু তেওঁক ফোন কৰি আমি যোগাযোগ কৰিব লাগিব এতিয়া তেওঁ মানে বাহিৰত গৈছে কেইদিনমানৰ কাৰণে

হয় হয় অঁ ঠিক আছে ছাৰ অহা সপ্তাহত আহিব নেক্সট উইক আপুনি মঙলবাৰ মানে এই এই ইয়াতে ৰিচিপচনতে কল এটা কৰিব এইটো নাম্বাৰতে হয় হয় মঙলবাৰ মানে এটা কল কৰিব কনফাৰ্ম থাকিব তেখেতে অলপ বাহিৰত গৈছে সেইটো কাৰণে এনেইটো চাৰ্জাৰী তেখেতৰ হয় হয় বুধ বৃহস্পতিবাৰে মানে পাই যাব আপুনি খালি আপুনি মঙলবাৰ মানে এটা কল কৰিব তেতিয়া গোটেই কনফাৰ্মেচনখিনি গম পাই যাব

বেলেগ ডক্টৰ আছে কিন্তু আছে মানে চাৰ্জাৰীত তেখেতেই এতিয়া হেৰি হৈ আছে ইয়াতে কাৰাণে কৈছোঁ হয় হয় হয় হয় হয় হয় হয় হয় হয় ঠিক আছে মানে অপাৰেশ্যন হিচাপে তেখেতেই কৰে কৰি আছে বৰ্তমান হয় এনেইটো আছে বাৰু আমাৰ ইয়াত ঠিক আছে বাৰু অঁ হ'ব আপুনি কল কৰিব